হেল্ল' হয় মই ভইচ কল ভাল পাওঁ ভিডিঅ' কল ভাল নাপাওঁ যিহেতু ভইচ কলতে আজিকালি সকলো ধৰণৰ দূৰ দূৰণি কথা পাতিব পাৰি মা দেউতাৰপৰা দূৰত কিবা এটা কাম কৰিলেও দৰকাৰী কথাটো মোবাইলতে কথা পাতি দূৰৰপৰাও কথা পাতিব পাৰি আৰু মই ভিডিঅ' কলটো ভাল নাপাওঁ আৰু ধৰক কামত নথকা সময়খিনি ধৰ মোবাইলত দূৰত থকা মানুহখিনিৰ লগত নগ'লেও মই ওচৰত নাথাকিলেও মই দূৰৰপৰাই কথা পাতিব পাৰোঁ খা খবৰ ল'ব পাৰোঁ মই ফোনত কথা পাতোঁ সদায় আঢ়ৈ ঘণ্টা বা দুঘণ্টামান কথা পাতোঁৱে যিহেতু মই দূৰ দূৰণিৰ ঘৰৰ মানুহখিনিৰ লগত কথা পাতিবলৈ দূৰত থকা ধৰ নিজৰ পৰিয়ালৰখিনিৰ লগত কথা পাতিবলৈ বা যাব যাব মই নোৱাৰোঁ কাৰণে ধৰ খা খবৰ ল'বলৈ দূৰত মই যাব নোৱাৰোঁ গতিকে মই মোবাইলত ভইচ কলৰদ্বাৰাই তেওঁলোকৰ খবৰ লওঁ আৰু ধৰ আজিকালি ধৰ আগতে মোবাইল যোগাযোগ নাছিলে গতিকে মানুহে খা খবৰ ল'বলৈ বহুত অসুবিধা হৈছিল নিজে ধৰ দূৰ দূৰণিলৈ যাবলৈ লগা হৈছিলে যাই কিনেহে খা খবৰ ল'ব লগা হৈছিল গাড়ী মটৰত যাব লগা হৈছিলে ধৰক কষ্টও হয় গাড়ী মটৰত সকলো ক্ষেত্ৰতে যাবলৈ কষ্টও হয় অসুবিধা থাকে এতিয়া ধৰ মোৰ যদি ঘৰত বেমাৰো হৈছে মই যাবও নোৱাৰোঁ ধৰ মোৰ দূৰণিত বেমাৰো হৈছে মই যাব নোৱাৰোঁ মোৰ কিবা প্ৰব্লেম আছে ধৰ কিবা এটা সৰু সুৰা মই কোম্পানীত হ'লেও কাম কৰি আছোঁ মই যাব যাই খবৰ ল'ব নোৱাৰোঁ চ' মই মোবাইলৰদ্বাৰা খবৰ ল'ব পাৰোঁ তেতিয়া মোৰ মনটো ধৰ ভাল লাগে খবৰ ল'লোঁ খবৰটো পাই আছোঁ তেনেকুৱা ধৰণৰ চ' মই মোৰ ঘৰৰ মানুহ দূৰত থাকিলেও মই তেওঁলোকৰ লগত ফোনতে কথা পাতোঁ খা খবৰ লওঁ আৰু ধৰ আগৰ দিনত চিঠি যুগ আছিলে চিঠি দিব লাগে আজিকালি মোবাইলৰ যুগ হোৱাৰপৰা ধৰক মোবাইলতে সকলো খা খবৰ ল'ব পাৰি ছ' আজিকালি মোবাইল হোৱা মানুহৰ বহুত সুবিধা হৈছে

আৰু মই ভিডিঅ' কলটো ভাল নাপাওঁ মই ফোনত কথা পাতিয়ে ভাল পাওঁ ভিডিঅ' কলটো মই একচেপ্ট নকৰোঁ কথাৰদ্বাৰাই মই সকলো কথা অবিবাহিত কৰোঁ আৰু ইমানেই ক'লোঁ আৰু মই আৰু ক'বলগীয়া মোৰ নাই আৰু ধন্যবাদ